মই পোনপ্ৰথমতে জেগাডখৰৰ কথা মই জানি ল'ম আৰু তাৰে মানুহবোৰৰ কথা মই জানিব চেষ্টা কৰিম তাৰপিছত তাতে কালচাৰেল যিটো হেৰি থাক কালচাৰটো মই সেইটো শিকি ল'ম কেনেকৈ কি কৰে তেওঁলোকে তেওঁলোকে কেনেকৈ চলায় তেতিয়াহ'লে মোৰ সুবিধা হ'ব প্ৰথমতে মানুহবোৰক বুজাত তাৰে পিছত মই মোৰ যিবোৰ দৰকাৰী ডকুমেণ্টছ থাকে সেইবোৰ মই নিজৰ লগত ৰাখিব চেষ্টা কৰিম যেনেকৈ পান কাৰ্ড আধাৰ কাৰ্ড যোনবোৰ নহ'লে আমাৰ চলাত অসুবিধা হয় সেইবোৰ মই নিজৰ লগত এটা ফটো কপিজ ৰাখিব চেষ্টা কৰিম আজিকালি ডিজিটেল মাধ্যমৰ জৰিয়তেও ৰাখিব পাৰি তো তো মই তেনেকৈ ডিজিটেল কৰিও ৰাখিব পাৰিম নহ'লে বা নিজৰ তাতে ছফ্ট কপি হিচাপেও মই ৰাখিব পাৰিম আৰু মই প্ৰথমতে আৰু মই চাই ল'ম যে ট্ৰেভেল কৰোঁতে মোৰ কিবা অসুবিধা হ'ব নেকি যেনেহেন মোৰ লাগেজখিনি কিমান মোৰ কিমান বস্তু নিব লাগিব সেই হিচাপতহে মই বস্তুবোৰ নিম কেনেকৈ নিব লাগিব কিমান বেগ নিব লাগিব এনেই নহ'লে বহুত কষ্ট কৰা যায় সেইটো কাৰণে মই নিজে ভাবি চিটি বস্তুবোৰ লৈ যাব চেষ্টা কৰিম মোৰ নিজৰ স্বাস্থ্যৰ কথা ধ্যান ৰাখিব লাগিব তো সেইটো কাৰণে নিজৰ স্বাস্থ্যটো পৰীক্ষা কৰি লোৱাটো উচিত তাৰে কাৰণে মই নিজৰ লগত ঔষধ মোৰ লগত লৈ যাম কিমান কি লাগে যেনেকৈ পেৰাচিটামোল আৰু বা কিবা ইনজিয়ৰ হ'লে নিজৰ ভৰিত দুখ চুপ পালে তেতিয়াহ'লে মই মোৰ লগত কি কি বস্তু নিব লাগিব যে বেণ্ডেজ সেইবোৰ চব মই নিব নিব চেষ্টা কৰিম নিজৰ লগত তাৰে পিছত মই তাৰে লোকেল ইমাৰ্জেঞ্চি কণ্টেক্ট নম্বৰবোৰ নিজৰ লগত ৰাখিম যেনেকৈ পুলিচ ষ্টেচনৰ নম্বৰ বা গাৰ্লছ হেল্পলাইন নম্বৰবোৰ থাকে সেইবোৰ মই নিজৰ লগত ৰাখিব চেষ্টা কৰিম তাৰপিছত মই নিজৰ মা দেউতাৰ লগত বা নিজৰ লগৰ পৰিয়ালৰ লগত চবৰে লগত মই কণ্টেক্টত থাকিম ফোন কৰি জনাম মই ক'ত আছোঁ কেতিয়া আছোঁ আজিকালি নিজৰ লোকেশ্যন শ্বেয়াৰ কৰিব পাৰি তেনেকৈ মই নিজৰ ল'কেশ্যন মই মোৰ লগৰসমূহক নহ'লে বা মোৰ যোনে চিন্তা কৰে মা দেউতাক তেওঁলোকক মই দিব চেষ্টা কৰিম তেনেকৈ মই নিজৰ ভ্ৰমণটো কৰিব ভ্ৰমণটো হেৰি কৰিম নিশ্চিন্তভাবে কৰিম